এসপ্তাহৰ আগত মই জিন্স পেণ্ট এটাৰ অৰ্দাৰ দিছিলোঁ আজি আহি পালেহি কাপোৰটো বৰ ভাল আৰু পিন্ধি বৰ আৰাম পাইছোঁ মই